পাঁচশ নিৰান্নবৈ এহেজাৰ এশ পঁয়ত্ৰিছ চাৰিহেজাৰ তিনিশ পঞ্চল্লিছ পাঁচ হেজাৰ দুশ বিয়াল্লিছ ছয় হেজাৰ সাতশ বাসত্তৰ আঠ হেজাৰ পাঁচশ চল্লিছ